হয় মই কেমেৰাৰ ফটো ধুনীয়াকৈ ল'ব পাৰোঁ আৰু কেমেৰাটো যেতিয়া ওলোটাকৈ কৰি পেলাই পানীৰ মাজত আপুনি এনেকৈ পানীৰ মাজত এনেকৈ শিল এটাৰ ওপৰত বা পানীত এনেকৈ থাকি পেলাই যেতিয়া কেমেৰাৰ ফট কেমেৰাৰ ম'বাইলটো মানে ওলোটাকৈ কৰি বা কেমেৰাটো ওলোটাকৈ কৰি যে ফটো মাৰিব ফটোৰ মানে যিটো আপোনাৰ এটা দৃশ্যটো দেখি পেলাই ফটো ধুনীয়া লাগে আচৰিত মানে বেলেগ এটা ইমেজিনেচন এটা হয় আৰু